মোৰ এটা ব্যক্তিগত লক্ষ্য বা উচ্চাকাংক্ষা আছে মই বিচাৰোঁ মই জীৱনত এজন এগৰাকী ভাল প্ৰশাসনিক বিষয়া হ'বলৈ তাৰকাৰণে মই কষ্ট কৰি আছোঁ অন্যান্য পঢ়া শুনাৰ মাজতেও মই এজন এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ যিখিনি কষ্ট কৰিব লাগে পঢ়িব লাগে সেইখিনি পঢ়ি আছোঁ আৰু এই এই সপোনটো আচলতে মোৰ সৰুৰ পৰাই পুহি ৰাখিছিলোঁ মোৰ দেউতা আৰু মায়ে মোক যথেষ্টখিনি উৎসাহ যোগাইছে দেউতা আৰু মাৰ জোৰতে আচলতে এতিয়ালৈকে যদিও দুবাৰকে অসফল হৈছোঁ তথাপিও হাৰ মানি যোৱা নাই এগৰাকী ভাল প্ৰশাসনিক বিষয়া হ'বলৈ বা হোৱাতো মোৰ যিহেতুকে সৰুৰ পৰাই সপোন তাৰ কাৰণে মই এতিয়াও কষ্ট কৰি আছোঁ বা কাম কৰি আছোঁ অনুপ্ৰাণিত হৈছোঁ আচলতে বহুত মানুহৰ পৰাই কাৰণ মোৰ খুৰা আৰু মোৰ আৰু মোৰ এগৰাকী বাইদেউ তেওঁলোক দুইগৰাকীয়ে আচলতে প্ৰশাসনিক বিষয়া ভাল প্ৰশাসনিক বিষয়া সমাজৰ বাবে কিবা এটা কৰিব বিচাৰোঁ ময়ো সেই গতিকে এই সপোনটো পুহি ৰাখিছোঁ আশা কৰোঁ সফল হ'ব পাৰোঁ